মোৰ ছেকেণ্ড প্ৰডাক্টটো হৈছে স্পীকাৰ স্পীকাৰ ভাল কিছুমান ক'বলৈ গ'লে ডাঙৰ ডাঙৰ স্পীকাৰবিলাক যি বিয়াত ফূৰ্তি ফাৰ্তা কৰিবৰ কাৰণে গান বজাবৰ কাৰণে ডেগৰ চাউণ্ডটো অতি মনোৰঞ্জক আৰু মোবাইলতকৈ বেছি মোবাইলতকৈ বেছি ডেগবোৰত অতি

বেছি চাউণ্ড দিয়ে ডেগবোৰত আৰু সকলোৱে শুনিব পৰাকৈ চাউণ্ড থাকে আৰু স্পীকাৰৰ বেয়াটো হৈছে বেয়া স্পীকাৰ স্পীকাৰৰ চাউণ্ডটো কিছুমানৰ বাবে ধৰ কিছুমানৰ ধৰ বেমাৰ আজাৰ সিহঁতে চাউণ্ড শুনিব নোৱাৰে ত' স্পীকাৰ চাউণ্ডটো অতি বেছি বিয়াবোৰত বিয়া হওঁক বা কিবা উৎসৱত ডেগবোৰ লৈ ডেগবোৰ লৈ চাউণ্ড প্ৰদূষণ কৰিলে বহুতো বেমাৰ হস্পিটালত কিছুমানে গাড়ীতো ডাঙৰ ডাঙৰ ডেগ লৈ বজাই যাওঁতেনে কিছুমানে শুনিবলৈ মন নকৰে চ'